স্বাস্থ্যসেৱা উন্নতৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে তাৰে আমি আঁচনিসমূহৰ বিশেষভাৱে নাম ল'বলগীয়া আঁচনিসমূহৰ ভিতৰত অষ্টি মজ্জা সংৰূপত আঁচনি আৰু যিসকল ব্যক্তি লিউকেমিয়া অৰ্থাৎ ৰক্ত কৰ্কট ৰোগত আক্ৰান্ত হয় আৰু তাৰ কাৰণে অষ্টি মজ্জা সংৰূপক চিকিৎসা বুলি ধৰা হয় আমি সেইটোকে আৰু সেই আঁচনি জৰিয়তে আগশাৰীৰ হস্পিটেললৈ প্ৰেৰণ কৰা কেচৰ বাবে দহ লাখকৈ টকা বৃত্তিয় সাহাৰ্য আগবঢ়ায় উজলাৰ সংযোগ আঁচনি আছে যাৰ জৰিয়তে বি পি এল হিতাধাৰী হিতাধিকাৰীয়ে পাঁচ লাখৰপৰা পাঁচ লাখ টকাৰপৰা আৰু এ পি এল হিতাধাৰীসকলে তিন লাখ টকাৰ সাহাৰ্য পায় আৰু জকৃত সংৰূপত আঁচনিৰ জৰিয়তে যিসকল ব্যক্তিৰ বৃত্তিয় মানে যিসকল ব্যক্তিয়ে বি পি এল হোল্ডাৰ হয় তেওঁলোকে দহ লাখ টকালৈকে সাহাৰ্য পায় আৰু বৃক্ক সংৰোপণৰ ক্ষেত্ৰত বি পি এ হিতাধাৰীসকলে তিন লাখ টকালৈকে সাহাৰ্য পায় আৰু যিসকল ব্যক্তি পংগু ধৰক কৃত্ৰিম হাত ভৰি অংগ লগাব লগা হয় শিশুৰ ক্ষেত্ৰত শিশুবিলাকৰ কাৰণে তেওঁলোকে এক লাখ টকালৈ সাহাৰ্য পায় চকু অষ্ট্ৰোপ্ৰচাৰৰ বিশেষ চিকিৎসাৰ কাৰণে তেওঁলোকে পোন্ধৰ হাজাৰ টকাৰপৰা আৰ্থিক সাহাৰ্য লাভ কৰে আৰু যিসকল শিশু টিউমাৰত আক্ৰান্ত হৈছে সেইসকল কিশোৰক শিশু কেমোথেৰাপি আৰু ৰেডিঅ' থেৰাপিৰ সৈতে চিকিৎসা কৰাৰ বাবে তেওঁলোকক পঁচিছ হাজাৰ টকা আৰ্থিক সাহাৰ্য দিয়া হয় আৰু যদি সেই শিশুজনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ অষ্ট্ৰোপ্ৰচাৰৰ প্ৰয়োজন আছে তেনে শিশুক পঞ্চাছ হাজাৰ টকালৈকে সাহাৰ্য প্ৰদান কৰে আৰু বিশেষভাৱে নামত ল'বলগীয়া স্নায়বিক বিসংগতি তেনে ক্ষেত্ৰত শিশুসকলক পঞ্চাছ হাজাৰ টকা চিকিৎসাৰ সাহাৰ্য প্ৰদান কৰা হৈছে আৰু এনেকৈয়ে আমাৰ ৰাজ্যত আমাৰ চৰকাৰে এনেকুৱা ধৰণৰ লেখত ল'বলগীয়া আঁচনিসমূহ লৈছে যাৰ জৰিয়তে প্ৰতিজন ব্যক্তি যিজন ব্যক্তি এই আঁচনিত অন্তৰ্ভুক্ত হয় আৰু আঁচনিৰ জৰিয়তে সাহাৰ্য লাভ কৰিছে আৰু তেওঁলোক এনেকুৱা ধৰণৰ বেমাৰত আক্ৰান্ত হৈছে ৰোগত আক্ৰান্ত হৈছে তেওঁলোকৰ ব্যক্তিয়ে এজন নতুন জীৱন পাইছে আৰু সেই সেই জীৱন সেই জীৱন যি জীৱন পাইছে সেই জীৱনত সঁচাকৈয়ে আমাৰ চৰকাৰৰ এই আঁচনিসমূহ লেখত ল'বলগীয়া আৰু এই আঁচনিসমূহ আমাৰ যিবিলাক চৰকাৰী মেডিকেল কলেজ আছে হস্পিটেল আছে আৰু সেই হস্পিটেলবিলাকত এই আঁচনিসমূহে বিশেষভাৱে কাম কৰে আৰু চৰকাৰী হস্পিটেলৰ বাদেও আন আন ব্যক্তিগত খণ্ডৰ লগতো আমাৰ চৰকাৰে এই আঁচনিসমূহ অন্তৰ্ভুক্ত কৰি ৰাখিছে যাতে তেওঁলোকে তাতো গৈ পেলাই সেই আঁচনিসমূহে তেওঁলোকক সহায় কৰিব পাৰে